আপোনাক বাইকিং আৰম্ভ কৰিবলৈ কিহে অনুপ্ৰাণিত কৰিছিল আৰু ইয়াৰ প্ৰতি আপোনাৰ আগ্ৰহ বিগত বছৰবোৰত কেনেকৈ বিকশিত হৈছে আমাৰ ঘৰত প্ৰথমতে এখন টি ভ এছ বাইক আছিল সেই বাইকখনেদিয়ে মই প্ৰথম বাইক চলাবলৈ আৰম্ভ কৰিছিলোঁ সৰুতে দেউতাই মোক সেই বাইকখনেদিয়ে বজাৰলৈ লৈ গৈছিল আৰু মামাহঁতৰ ঘৰলৈও পিছফালে বহুৱাই লৈ গৈছিল তাৰপিছত এদিন মোৰো সেই বাইকখন চলাবলৈ বহুত মন গৈছিল সেই বাইকখন এদিন মই চলাবলৈ বহুত মন গৈছিল আৰু সেই বাইকখনেদিয়ে এদিন মই চাবি উলিয়াই ষ্টাৰ্ট দি এদিন চলাবলৈ আৰম্ভ কৰিলোঁ সেই বাইকখনেদিয়ে চলাই চলাই এদিন মই বহুতো ওচৰৰ জেগা ফুৰিবলৈ গৈছিলোঁ সেই জেগাবোৰো ফুৰি বহুত ভাল লাগিছিল তাৰপিছত সেই বাইকখন এদিন বেয়া হ'ল তাৰপিছত এদিন আমাৰ ঘৰত আকৌ নতুন পালচাৰ ওৱান ফিফটি বাইক এখন আনিলে সেই বাইকখনে দিয়ে মই আৰু ভালকৈ যান চলাবলৈ চলাব পৰা হ'লোঁ সেই বাইকখনেদিয়ে মই ওচৰৰ জেগা ব গ'লো যেনেকৈ চৰাইদেউ সেই চৰাইদেউত জেগাৰ মৈদাম আহোমৰ ৰাজধানী সেই মৈদামবিলাক চাবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত কাৰেংঘৰ সেই কাৰেংঘৰলৈও গ'লোঁ বাইক চলাই দি তাৰপিছত ওচৰতে আছে আমাৰ ইয়াৰ ৰংঘৰ সেই ৰংঘৰলৈও গ'লোঁ চাবলৈ তাৰপিছত তলাতল ঘৰ গ'লোঁ সেই বাইক ৰাইডিং কৰি তাৰপিছত লাহে লাহে মোৰ মোৰ তেনেকৈয়ে বাইক চলাবলৈ মোৰ আৰু মনটো আগ্ৰহ হৈ মোৰ আৰু মানে কিছুমান জেগা ঘূৰি ফুৰিবলৈ মানে বহুত হেঁপাহ গৈছিল আৰু সেই হেঁপাহতে মই কিছুমান জেগা ঘূৰি ফুৰি মই বহুত ভাল পাইছিলোঁ আৰু এনেকৈ ওচৰতে আমাৰ ইয়াত আছে বৰশিল সেই বৰশিলতো আমাৰ লগৰ ওচৰতে কেইজনমান বাইক ৰাইডিং কৰে সিহঁতৰ লগতেও আমি গৈছিলোঁ বাইক ৰাইডিং কৰিবলৈ তাৰপিছত কমলাবাৰী সেই কমলাবাৰীত এনেকৈ লগৰ কেইজনমানৰ ওচৰলৈও গৈছিলোঁ আমি বাইক ৰাইডিং কৰি তাত পাৰ্টিও কৰিছিলোঁ লগৰ কেইজনৰ লগত পাৰ্টি কৰি এনেকৈয়ে মোৰ চলাবলৈ বাইক মোৰ বহুত মানে মনৰ ভিতৰত উৎসাহ জাগিছিল উৎসাহ জাগিছিলে সেই কাৰণে মই বাইক চলাই বহুত ভাল পাওঁ আৰু লাহে লাহে নতুন জেগা বহুত ঘূৰিবলৈ লৈছোঁ তাৰপিছত ঘূৰিবলৈ যোৱাৰ পাছত তাৰপিছত আৰু গৈ গ'লোঁ ঘূৰিবলৈ গৈছিলোঁ তাৰ পাছত মই বহুত ভাল লাগিল ঘূৰি মেলি ওচৰৰ পাঁজৰে এইবোৰ